অ' ফৰিদ দা নহয় জানো কি খবৰ মই কোনে কৈছোঁ ধৰিব পাৰিছা নাই কেলে গাঁৱৰ গাঁৱৰ ল'ৰাটোৰ মাতটো চিনি পোৱা নাই ভাল ভাল কোনে কৈছে বাৰু অঁ নকওঁ মই বোলো বহুত দিনৰ মূৰত মন্টুলৈ মনত পৰিলে ফোনটাকে কৰোঁ এই আপোনালোকৰ যে সিদ্ধাৰ্থ শৰ্মাক লগ পাইছিলোঁ আকৌ মই গুৱাহাটীতে আজিকালি অঁ এই ভাড়াঘৰ মানে হেৰি আৰু ভাড়া দিব নালাগে আৰু এই মই যিটো কামত আছোঁ তেওঁলোকৰ তাতে থাকিব থকা খোৱা সুবিধা আছে তাৰ পৰা এই ঘৰলৈ জানো বিহুত পাৰিলে যাম চাগে অঁ এই শৰ্মা দাক লগ পালোঁ আকৌ সিদ্ধাৰ্থ শৰ্মা যে শৰ্মা দাৰ পৰা নম্বৰটো ল'লোঁ পৰিয়াল মোৰ মানুহগৰাকী তাৰপিছত বাকী যদি ভগৱানে কৰে ভাল খবৰ আহিব লাগে আৰু

তাকে তাকে বাকী গাঁৱৰ খা খবৰ

এই এই পানীগাঁওফালে

সেইটোতো অঁ মানে হেৰি আমাৰ জিন্টু দাৰহঁতৰ ঘৰৰ ফালে যে

অঁ অঁ অঁ মানে অঁ চিনাকী আছে আছে অঁ আজিকালি তাত সোনোৱাল দা আছে নে নাই জানো পাই

অঁ অঁ মোৰ সেই থানাত এই কেছ ডায়েৰী লিখা এজন চিনাকি বাৰু

ভি ডি পি পাৰ্টী গঠন কৰিবলৈ হ'লে মই জনামতে কিবা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে বোলে

গোটেই ল'ৰাবোৰ আকৌ মানে ইচ্ছা আছে নাই এই কামটো কৰিবলৈ অঁ মই দাদা আজি মোৰ ৰুমতে ৰখাম নেকি চাওঁ কি কৰিব পাৰোঁ যদি থাকে অঁ কওক আকৌ পাতিম পাতিম অঁ অঁ অঁ অঁ হয় হয় অঁ

অঁ অঁ

কিন্তু এই ভি ডি পি পাৰ্টীটো একদম বৰ ভাল চিন্তা কৰিছে দেই গাঁৱত

কিন্তু ইমান গাঁওখনত কিন্তু এই ভি ডি পি পাৰ্টি বোলা বস্তুটো আগৰ পৰাই থাকিব লাগিছিলে আকৌ বহুত

অঁ

মানে এদিনত দহজন দহজন ল'ৰা অঁ এই সেউজীয়া গাঁওখন চিনি পাই নহয় জাপি সেউজীয়াত অঁ অঁ সেই জাপি সেউজীয়াত মানে বহুত বছৰ পৰা ভি ডি পি পাৰ্টী আছে তেওঁলোকে কি কৰে মই গম পাওঁ মোৰ লগৰ এটাই তাৰ কিবা ছেক্ৰেটেৰী নে কিবা সিহঁতৰ মানে কি গ'ম বছেনে এই আজি ধৰক আপোনাৰ এবচেণ্টি নহয় আপুনি হয় মানুহ এটা দিব লাগিব নহয় টকা দুশ নে তিনিশ দিব লাগিবই মানে বা মানুহটো নিজে থাকিব লাগিব অঁ এইটো বাধ্যতামূলক অঁ আৰু আজি আগতে কি কৰে তেওঁলোকে গাঁৱৰ নামঘৰ বা ক'ৰবাত এই কাৰ কাৰ পাল পৰিছে লিখি দিয়ে আজিকালি আপোনাৰ হোৱাটছ আপ গ্ৰুপ আছে হোৱাটছ আপ চবেইতো আছেই গ্ৰুপ এটা বনাব লাগে অঁ অঁ সেই গ্ৰুপত পঠিয়াই দিব লাগে তেতিয়াটো

তাত দাদা মোকো ভৰাই ল'ব সেই নম্বৰটোতে আছোঁ আছে আছে অঁ অঁ অঁ

অঁ অঁ এই খবৰটো মই পোৱাই নাই শুনিছিলোঁ হে লোৱাই নাই

হয় অঁ

সেইটো লাগিবই অঁ এইটো কিন্তু পুলিচো বহুত মানে সহায় কৰে বাৰু দেই মানে পুলিচ হেৰি প্ৰশাসনে বহুত সহায় কৰে

বা আৰু মানে কি অঁ মানে কি কেতিয়াবা ল'ৰাবোৰৰ মন ভাল লগাব লাগে মই যেতিয়া নেথাকিমে মই এনেই খানা চানা খাব লাগে টকা দুশ এশ মই দি অঁ মই মাহটোত কোনোবা এটা মাহত এটা দিনত ধৰক মোৰ ফালৰ পৰা কিবা এটা পঠিয়াই দিম এই ল'ৰাবোৰৰ মনবোৰ ভাল লাগি থাকিব আৰু

বুজিছোঁ অঁ অঁ অঁ হয় হয় অঁ এনেই কোনডোখৰ পৰা কোন ডোখলৈকে থাকিব চাগে আমাৰ অঁ যদি সিহঁতৰ গাঁৱৰ ল'ৰাও যদি থাকিব পাৰে থাকিব পাৰিব চাগে ভাল হ'ব অঁ মানে

নহয় মই বজাৰ কৰিবলৈ আহিছিলোঁ আপোনাৰ কিবা খাঁজ খোজ তাৰপিছত মানুহজন পাছফালৰ পৰা বোলো হয় নে নহয় ধৰিব অঁ মানে অঁ তাকে দাদাও বোলে তেওঁ ক'বাত কথা দি থৈছে হেনো ভাতৰ নিমন্ত্ৰণ আছে মোক হ'লেও চাওঁ কি কয়

অঁ দেক অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ ঠিক আছে অঁ দে অঁ